হয় মই যি লিখোঁ সেই সকলোবিলাক মই মোৰ নিজৰ অন্তৰৰ পৰা লিখোঁ মই দৈনন্দিন দৈনন্দিন দৈনন্দিন মানে সদায় মোৰ জীৱনত যি ঘটি থাকে সকলোবিলাক মই মোৰ পাঠ্যপুথিত মোৰ লিখ লিখোঁ মোৰ পুথিত লিখোঁ মই দিনটোত মানে যি ঘটে সকলোবিলাক মই মোৰ দিন লিপি হিচাপেই মই লিখি যাওঁ ইয়াৰ উপৰি মোৰ লিখাত মই যেতিয়া লিখোঁ তেতিয়া মোৰ লিখনিত কোনো ভুল নাথাকে মই সকলোবিলাক সু নিয়াৰিকৈ আৰু সংযতভাৱে লিখিবলৈ চেষ্টা কৰোঁ মই সকলোবিলাক সু নিয়াৰিকৈ আৰু সুন্দৰকৈ পৰিৱেশন কৰোঁ মোৰ দৈনন্দিন লিখা দৈনিক দিনলিপিত মই অতি সুন্দৰকৈ আৰু সু পৰিচালিতভাৱে মই সকলোবিলাক সুনিয়াৰিকৈ লিখি যাওঁ আৰু যাতে মই সহজ সৰল নিভাঁজ ভাষাত লিখিব পাৰোঁ তাৰ প্ৰতিও মই লক্ষ্য কৰোঁ যি লিখোঁ সেই সকলোবিলাক মই সহজ সৰল নিভাঁজ ভাষাত লিখোঁ যাতে অন্য এজনেও সেই সেইখন পঢ়িলে অতি সহজতেই বুজি পাব পাৰে যিহেতু অসমীয়া ভাষাত বহুতো কঠিন আৰু বহুতো কঠিন কঠিন শব্দ অন্তৰ্নিহিত হৈ থাকে সেই কঠিন শব্দবিলাক মই আঁতৰাই অতি সহজ সৰলকৈ লিখিবলৈ চেষ্টা কৰোঁ যাতে অতি সহজতেই বুজি পাব পাৰে আৰু সকলোৰে মাজত নিভাঁজ হৈ থাকে